হয় নাথ ছাৰ হয়নে হয় ছাৰ মোৰ মানে আপোনাৰ যোৱা তিনিদিনমানৰ পৰা ছাৰ পেটটো বহুত বিষাই আছে ছাৰ মানে বিষটো অকণ সহ্য কৰিবলৈ ছাৰ টান হৈছে মানে ছাৰ আপোনাৰ এই বাওঁচাইদে ছাৰ বাওঁচাইদে ছাৰ অকমান তলৰফালে

আপোনাৰ তিনিদিন ছাৰ তেনেকুৱা ছাৰ আৰু নাই কিন্তু অকমান ছাৰ মাথা বিষটো আছে আৰু

হয় হয় ছাৰ আপোনাৰ মানে চেম্বাৰটো ছাৰ ক'ত আছিল বা আৰু মই জানিব বিচাৰিছিলোঁ

হয় আপোনাৰ তাত হয় হয় মানে ছাৰ আপোনাৰ তাত এই টেষ্টবোৰ কৰিব পৰা যাব নহয় ছাৰ এইবিলাক পেচাব এইবিলাক ধৰক এইবিলাক

আপোনাৰ মানে ফীজবোৰ কেনেকে জানিব পাৰিম নেকি

ঠিক আছে বাৰু ছাৰ